অঁ ঘৰতে আছো আছে আছে বিকি আছো আৰু বৰ্তমান অঁ পাঁচশকৈ লৈছোঁ এটাত কিমান লাগিছিলেনো অঁ হয় নেকি এই কিবা এটা মিলাই দিম বাৰু নিলে মানে

অঁ হ'ব দিয়া বাৰু আহিবা অঁ অঁ